হেল্ল' অ' আচ্ছা কিমানখিনি জাগা আছে আপোনাৰ

বিঘাতে কৈ দিয়ক পোন্ধৰ বিঘা অ' আপুনি কিমান পাৰ্চেণ্ট দিব বুলি বিচাৰিছে মোক থাৰ্টি পাৰ্চেণ্ট অ' থাৰ্টি পাৰ্চেণ্ট হ'লে থাৰ্টি ফাইভ কৰিব পাৰি নেকি নাই মানে আপোনাৰ আপোনাৰ একো কৰিবলৈ না নালাগে মানে মোৰ চব মেনেজমেণ্ট আছে আপুনি খালি চাহ খেতিটো কৰি থাকক থাৰ্টি টু ঠিক আছে হ'ব দিয়ক আপুনি মোৰ মোৰ তাতে কণ্টেক্ট কৰিব ভালকৈ